নাই তেনেধৰণৰ কোনো অসুবিধা হোৱা নাই মই অসমীয়াতে লিখোঁ অসমীয়াতে পঢ়োঁ সৰুৰপৰা অসমীয়া মিডিয়াম স্কুলতে পঢ়ি আহিছোঁ প্ৰথম শ্ৰেণীৰপৰা দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী এনেকৰি পঞ্চম ষষ্ঠ তাৰপিছত মেট্ৰিক পৰীক্ষা হাই চেকেণ্ডেৰী পৰীক্ষা মই অসমীয়াতে পঢ়া আৰু মই ডিগ্ৰি কমপ্লিট অসমীয়া ভাষাতে কৰিছোঁ বিশেষ অসমীয়া ভাষা কওঁতে মোৰ ইমান অসুবিধা নহয় কাৰণ সৰুৰপৰা মা দেউতাহঁতে যেতিয়া অসমীয়াই শিকালে ইয়াত অসুবিধাৰ সন্মুখীন হওঁ হোৱাৰ কোনো প্ৰশ্নই নুঠে আৰু সাধাৰণতে আমি যিখিনি যিসকল আমি মানুহক লগ পাওঁ সেইসকল মানুহ আমি অসমীয়াই লগ পাওঁ ৰাতিপুৱাই শুই উঠি দেউতা মা অসমীয়াতে কথা পাতে সকলো অসমীয়াতে হয় গতিকে অসমীয়া মানুহকে লগ পাওঁ যিমান পাৰোঁ অসমীয়া ভাষা জানো আৰু শিকিবলৈ আৰু বাকী আছে শিকিম গতিকে ভাল পাওঁ